মই মোৰ যিখিনি সতীৰ্থ আছে বা ঘৰুৱা মানুহ আছে বা বন্ধু বান্ধৱী আছে তেওঁলোকে কেতিয়াবা বিচাৰিলে মই মোৰ ৰেচিপি কিছুমান ৰেচিপি তেওঁলোকৰ লগত মানে শ্বেয়াৰ কৰোঁ তেওঁলোকে মই যি বনাওঁ সেইখিনি শিকাই দিলে তেওঁলোকে খাই ভাল পাই যেনে মাংস বনাই ভাল পাওঁ মাংস বনালে যিটো আমাৰ মানে ঘৰুৱা মুৰ্গীৰ মাংস আছে সেইটো মানে ধৰক কেনেকৈ বনাওঁ সেইবিলাক মই তেওঁলোকক শিকাই দিওঁ আৰু তেওঁলোকে খাই ভাল পায় আমি মাংসটো প্ৰথমতে মাংসখিনি ভালকৈ ধুই পখালি লওঁ তাৰ পিছত লৈ সৰু সৰু কৰি কাঁটো কাঁটি তাত যিখিনি মছলা থাকে ধৰক পিঁয়াজ নহৰু আদা গৰম মছলা জলকীয়া তাৰ পিছত মিঠাতেল এই আদা নহৰুৰ যিটো পেষ্ট হয় বটা বুলি কয় আমাৰ কথিতত বটা বুলিয়েই কয় সেইখিনি আমি ভালদৰে মাংসখিনিত সানি লওঁ সানি লৈ আমি বিছ মিনিটমানৰ কাৰণে থৈ দিওঁ থৈ দিয়াৰ পিছত আকৌ এখন বেলেগ কৰাহী কেৰাহী এখনত ধুনীয়াকৈ তেল দিওঁ তেল দিম তাত তেজপাত ফুৰণ জলকীয়া পিয়াঁজ এইবিলাক দি আকৌ যিখিনি আমি আদা নহৰু বটা আৰু বেলেগ মছলাবিলাকেৰে মানে আগতে থৈ দিয়া সানি থৈ দিয়া মাংসখিনি তাত বহাই দিওঁ তাৰ পিছত লৰাই থাকোঁ যেতিয়ালৈকে ভালদৰে ভজা নহয় মাংসখিনি তাৰ পিছত তাত মানে আলুটো আপুনি ইচ্ছা অনুসৰি দিবও পাৰে বা নিদিবও পাৰে যদি কোনোবাই খাই ভাল পাই দিব পাৰে আৰু নাপালে নিদিবও পাৰে তেনেকৈ গোটেইখিনি মাংস ভালদৰে ভাজি লোৱাৰ পিছত যেতিয়া আমাৰ মানে কি হয় তেলটো এৰি দিয়ে মাংসই তেলটো এৰি দিয়ে তেতিয়া আমি তাত অকণমান পানী দিওঁ পানী দি আকৌ সেইখিনিকে আকৌ উতলিব দিওঁ ভালদৰে উতলাৰ পিছত তাত সোৱাদ অনুসৰি নিমখ দিওঁ তাৰ পিছৰ যেতিয়া আমাৰ খোৱাৰ কাৰণে মাংসখিনি ভালকৈ সিজি যাব তাৰ পিছত তাৰ ওপৰত ধনিয়া চনিয়া দি এইবিলাক দি নমাই থোৱা হয় আৰু নিজে যেতিয়া মন যায় তেতিয়া খাব পাৰে আৰু এনেকুৱাকৈ মই মোৰ যিখিনি লগৰ বান্ধৱী হওক বা মোৰ পৰিয়ালৰ হওক মানে মানুহ আছে তেওঁলোকক মই এনেকৈ ৰেচিপিটো দি দিওঁ আৰু তেওঁলোকে সেইখন আঞ্জা খাই খুব ভাল পায়